হেল্ল' কোনে ক'লে অ' হয় কওকচোন অ' হয় গাখীৰ আছিলে বাৰু আপোনাক এতিয়া গৰু গাখীৰ লাগিব নে ম'হৰ গাখীৰ নে জাৰ্চি গৰুৰ লাগিছিলে বাৰু গাখীৰটো এভেইলে'বল হ'ব কিন্তু দৈৰ কাৰণে আপুনি দুদিন আগত ক'ব লাগিব দেই দৈটো আমি আগত বনাই নথও মানে দৈটো বেয়া হৈ যায় যে আপোনাক এতিয়া কি বাৰে লাগিছিলে দৈটো এটা কাম কৰিব আপুনি দৈটোৰ কাৰণে আপুনি দুদিন আগতে মোক আকৌ ফোন এটা কৰি জনাই দিব আৰু পাতি গৰু গাখীৰ কিমান লাগিছিলে আপোনাক সেইটোও জনাব ম'হৰ এঁৱা দুই লিটাৰ ন এটা আপুনি কাম এটা কৰিব আপুনি যোনটো এঁৱা গাখীৰ কৈছিলে দুই লিটাৰ আৰু ম'হৰ গাখীৰ কৈছিলে আৰু দৈ কৈছিলে আপুনি আঠ লিটাৰ ন বাৰু বাৰু শুক্ৰবাৰে লাগে আপুনি এটা কাম কৰিব যদি দহ লিটাৰ আপোনাক দৈ লাগে তেতিয়া আপুনি কিবা এটা পইচা আমাক এডভাঞ্চ দিব লাগিব আপোনাৰ আশী টকাকৈ হ'লে আপোনাৰ আঠশ টকা হয় কাৰণ আমাৰ পিছত যদি আপোনাৰ দৈটো যদি দ দৰকাৰ নহয় বুলি কৈ দিয়ে আমাৰ গাখীৰটো এনে যাব তাৰবাবে আমি খুব আমাৰ দৈ খিনি বেয়াই এনে পেলনি যাব সেইকাৰণে আপুনি প্ৰায় ছয়শ সাতশমান টকা আপুনি এডভাঞ্চ দি দিব ঠিক আছে বাৰু আৰু ম'হৰ গাখীৰ দুই লিটাৰটো আপোনাৰ দি দিম আৰু টেকেলিটো আপোনাৰ নিজৰ দিবনে নে আমি ইয়াৰ পৰা দিম হয় আছে বাৰু

আমাৰ মানে গাড়ীখন সদায় নাযায় মানে আমাৰ দুদিনৰ মূৰে মূৰে যায় কিন্তু আপোনাৰ হিচাপত চালে সোমবাৰ যায় বুধবাৰ যায় আৰু শুক্ৰবাৰে নগৈ মানে আমাৰ শনিবাৰ যায় কাৰণ দেওবাৰে বন্ধ থাকে যে এটা কাম কৰিম তেতিয়া অ' নহয় নহয় আপোনাক মই শনিবাৰে শনিবাৰে ৰাতিপুৱাই আপোনাক মই দি দিম নিজৰ মানে নিজে লৈ যাম গাড়ীখন ৰাতিপুৱা আপোনাক ছয়মান বজাত পেলাই দিলে হ'বনে হয় এড্ৰেছটো দি দিব মই আপোনাক ছয়মান বজাত আপোনাক মই গাখীৰটো তেতিয়া পেলাই দিম আৰু খালি পইচাটো আপুনি এডভাঞ্চ দিবলৈ নাপাহৰিব দেই মোৰ গুগল পে' টো এইটো নম্বৰতে আছে আপুনি পঠাই দিব পইচাটো অ' ঠিক আছে ৰাখিছোঁ